অঁ কি হ'ল এ এনেই শুই আছোঁ কি কচোন কি হ'ল অঁ কেইটা বজাত অঁ যাম যাম ওলাবি তেনে অঁ কোন কোন যাব অঁ একেলগে যাম তেনেহ'লে

হ'ব তেনেহ'লে সোনকালে অকণমান ওলাই আহিবি